ভাৰতৰ কিছুমান গুৰুত্বপূৰ্ণ লেণ্ডমাৰ্ক বুলি ক'বলৈ গ'লে ভাৰতত বহুতো তেনেকুৱা স্থান আছে তেনেকৈ ধৰি লওক কন্যাকুমাৰী আৰু এইবিলাক তাজমহল কুটুবমিনাৰ এনেকৈ ধৰক অসমতো আছে এনেকৈ কামাখ্যা মন্দিৰ কামাখ্যা মন্দিৰ পৰা আৰম্ভ কৰি মহাভৈৰৱ মন্দিৰ কাজিৰঙা মানস অভয়াৰণ্য তেনেকৈ বিভিন্ন মানে বিশেষ স্থান আছে যিবিলাক পৰ্যটকৰ বাবে আকৰ্ষণ সেই আকৰ্ষণৰ স্থানবিলাক সেইবিলাকে হৈছে কিছুমান মানে বহুত ভাল লগা স্থান আছে যেনেকৈ মৌচিনৰাম মেঘালয় মিজোৰাম সকলো